আমাৰ গাঁৱত বয়সস্থ লোকসকল বিচনাত পৰি থকাকৈ অসুস্থ হোৱা বহুকেইজন ব্যক্তি আছে বিশেষকৈ তেওঁলোকে এনেদৰে বিচনাত পৰি থকাকৈ অসুস্থ হোৱাৰ বিভিন্ন কাৰণ আছে বিশেষকৈ তেওঁলোকে মাদক দ্ৰব্য সেৱন কৰিও বহুতো লোক বিচনাত পৰি আছে মাদক দ্ৰব্য সেৱন কৰি যেতিয়া তেওঁলোকে এনেকুৱা এটা পৰ্যায়ত উপনীত হয়গৈ যিটো পৰ্যায়ত তেওঁলোকক মাদক দ্ৰব্য সেৱনৰ পৰা বিৰত ৰাখিবলৈ ডক্টৰেও অসমৰ্থ হৈ পৰে তেনেকুৱা সময়ত কোনো ধৰণৰ ঔষধে তেওঁলোকৰ শৰীৰত কাম নকৰে আৰু তেওঁলোকে মৃত্যুৰ ক্ষণ গণি গণি থকা শয্যাগত মানুহৰ দৰে বিচনাত পৰি থাকে দ্বিতীয় কাৰণ হ'ল বিভিন্ন ধৰণৰ পানীৰ দ্বাৰা হোৱা অসুখ যেনে ধৰক টাইফয়েড জণ্ডিছ আদি ৰোগৰ পৰাও বহুতো লোক অসুস্থ হৈ বিচনাত পৰি থকাৰ সন্মুখীন হয় তাৰোপৰি শাৰীৰিকভাৱে অক্ষম কিছুমান লোক তেওঁলোকৰ বিভিন্ন পৰিৱেশৰ পৰা পৰিৱেশজনিত কাৰণ নাইবা পানীজনিত কাৰণত তেওঁলোকে বিভিন্ন সময়ত সেই অসুখটো বাঢ়ি গৈ বিচনাত পৰি থাকিবলগীয়া হয় তাৰোপৰি উচ্চ ৰক্তচাপ যেতিয়া বৃদ্ধি হৈ যায় তেওঁলোকে মাটিৰ লগত সংস্পৰ্শলৈ আহে তেতিয়া তেওঁলোকে পেৰালাইছিছ জনিত ৰোগ হৈ থা হৈ যায় অৰ্থাৎ তেওঁলোকৰ সম্পূৰ্ণ শৰীৰৰ এটা অংশ মৰি যায় আৰু তেওঁলোক বিচনাত পৰি থাকিব লগা হয় তেওঁলোকে এনেদৰে বিচনাত পৰি থাকোঁতে পৰিয়ালৰ সদস্যসকলে তেওঁলোকক বিভিন্ন ধৰণে যত্ন লয় আনকি এনেদৰে বিচনাত পৰি থকা বহুতো সংখ্যক লোকে নিজে উঠি গৈ শৌচ পচাৱ কৰিব পৰাও অৱস্থাত নাথাকে তেতিয়া তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে তেওঁলোকক অনা নিয়া কৰিবলৈ অসুবিধা হয় আৰু তেওঁলোকে তেতিয়া বিচনাৰ কাষতে শৌচ পচাৱৰ ব্যৱস্থা কৰি দিয়া হয় ডাক্তৰ খানালৈ অৰ্থাৎ চিকিৎসালয়লৈ নিবলৈ হ'লে তেনে ব্যক্তিসকলক গাড়ী অথবা বিভিন্ন ধৰণৰ বাহন ব্যৱহাৰ কৰি ঘৰৰ পৰাই তেওঁলোকক বিচনাত শুৱাই নিয়াৰ দৰে নি চিকিৎসালয়ত ভৰ্তি কৰা হয় তেনেদৰে কৰিবলৈ যাওঁতে পৰিয়ালৰ লোকসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হয় অথবা যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হয় কিন্তু তেওঁলোকে এনেদৰে ৰোগ হোৱাৰ প্ৰথম পৰ্যায়তে যদি চিকিৎসালয়লৈ যায় তেনেহ'লে এনেদৰে পৰিয়ালৰ লোকসকলেও কষ্টৰ সন্মুখীন হ'ব লগা নহয় আৰু ব্যক্তিজনৰো স্বাস্থ্যৰ ইমান অৱনতি নঘটে বিশেষকৈ যেতিয়া মাদক দ্ৰব্য সেৱন কৰি এজন ব্যক্তি এনেকুৱা এযা এটা পৰ্যায়ত ভৰি দিয়ে যিটো পৰ্যায়ত তেওঁলোকে বিচনাত পৰি থাকিব লগা হয় তেওঁলোকৰ চিকিৎসাৰ ঔষধ কোনো ধৰণৰ ঔষধে কাম নকৰে এনেকুৱা এটা পৰ্যায় হোৱাৰ আগমুহুৰ্ততে যদি তেওঁলোকে তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ যতন লয় অৰ্থাৎ সেই মাদক দ্ৰব্যসমূহ নিৰ্দিষ্ট একেবাৰে এৰি দিবলৈ যদি তেওঁলোক অসমৰ্থ তেতিয়া নিৰ্দিষ্ট পৰিমাণে অৰ্থাৎ যিটো পৰিমাণে তেওঁলোকে যিটো মাদক দ্ৰব্যৰ পৰিমাণে তেওঁলোকৰ শৰীৰত অনিষ্ট নকৰে তেনেকুৱা ধৰণৰ তেওঁলোকে সেই মাদক দ্ৰব্যসমূহ সেৱন কৰিলে তেওঁলোকৰ স্বাস্থ্যৰো বিশেষ ক্ষতি নহয় আৰু তেনেধৰণে কিছু যদি মাদক দ্ৰব্য সেৱন কৰাৰ ফলত তেওঁলোকৰ শৰীৰত বিভিন্ন ৰোগৰ লক্ষণে দেখা দিয়ে তেতিয়া তেওঁলোকে এই কথাসমূহ পৰিয়ালৰ লোকৰ পৰা লুকুৱাই নাৰাখি তেওঁলোকে পৰিয়ালৰ সকলো লোকক অৱগত কৰিব লাগে আৰু ওচৰৰ স্বাস্থ্য কেন্দ্ৰ অথবা চিকিৎসালয়ত তেওঁলোকে চিকিৎসালয়লৈ গৈ তেওঁলোকে তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে চিকিৎসকক অৱগত কৰিব লাগে আৰু চিকিৎসকৰ পৰামৰ্শ মতে তেওঁলোকে এইসমূহ নীতি নিয়ম মানি চলিব লাগে তেতিয়া তেওঁলোকৰ স্বাস্থ্যৰ ইমান অৱনতি নঘটে আৰু তেওঁলোকে যাতে বিচনাত পৰি থাকিব লগা নহয় তেনেকুৱা এটা পৰিৱেশৰ সন্মুখীন নহয় গতিকে এনেদৰে বয়সস্থ লোকসকলক আমাৰ গাঁৱৰ বয়সস্থ লোকসকলক তেওঁলোকৰ পৰিয়ালৰ মানুহবিলাকে অৰ্থাৎ পৰিয়ালৰ সদস্য সকলে বিভিন্ন ধৰণে যত্ন লোৱা দেখিবলৈ পোৱা যায়